ধৰ্ম আৰু ঈশ্বৰৰ প্ৰতি কেতিয়াবা খং উঠেনে নুঠে এই প্ৰশ্নটোৰ ওপৰত মই ক'বলৈ বিচাৰিছোঁ যে ধৰ্মৰ ওপৰত বিভ্ৰান্তি হ'লে খং উঠে কিন্তু ঈশ্বৰৰ ওপৰত খং উঠা কোনো প্ৰশ্নই উঠিব নোৱাৰে বাৰু আন ধৰ্মৰ ওপৰত ক'বলৈ গ'লে গুৰুজনাই যি ধৰ্ম সৃষ্টি কৰি গ'ল আৰু এই ধৰ্মক লৈ পেলাই কিছুমানে বিভ্ৰান্তিৰ সৃষ্টি কৰি গুৰুজনে যি সমন্বয় সৃষ্টি কৰি থৈ গৈছিলে এই সমন্বয়ৰ ভিতৰত আকৌ সমন্বয়ৰ ধৰ্মৰ নামত গুৰুজনৰ ধৰ্মৰ নামত বিভ্ৰান্তিৰ সৃষ্টি কৰি বৈসম্য সৃষ্টি কৰাহে দেখা গৈছে অনৈক্যৰ মাজত ঐক্য গুৰুজনে যি আদৰ্শ প্ৰতিষ্ঠা কৰিবলৈ গৈছিলে তাৰ বিপৰীতে বৰ্তমান সমাজে ঐক্যৰ মাজত অনৈক্যতা অনাহে প্ৰচেষ্টা কৰিছে সেইবাবে ধৰ্মৰ ওপৰত কেতিয়াবা খং উঠে আচলতে ধৰ্মৰ ওপৰত নহয় ধৰ্ম যিসকলে ধৰ্ম দোহাই দি এই ধৰ্মৰ বিপৰীতে কিছুমান কাৰ্য কৰে কিছুমান বক্তব্য ৰাখে সেইখিনিৰ ওপৰতহে খং উঠে ভগৱন্তৰ ওপৰত ঈশ্বৰৰ ওপৰত খং উঠাৰতো কোনো প্ৰশ্নই উঠিব নোৱাৰে আচলতে কাৰণ ভগৱান হ'ল সদায় নিৰপেক্ষ আৰু ভগৱানৰে অংশ আমি সকলো এই চৰাচৰ জগতত যিমান জীৱ আছোঁ তেওঁৰে অংশ গতিকে তেওঁৰে সন্তান হিচাপে যেনেকৈ পিতৃয়ে নিজৰ সন্তানৰ মাজত কোনো অন্যায় কোনো অবিচাৰ নকৰে ভগৱন্তই কেতিয়াও নিশ্চয় সেই অবিচাৰ নকৰে কিন্তু যেতিয়া সন্তানে দুস্কৰ্ম কৰে তেতিয়াহ'লে পিতৃ মাতৃয়েও কেতিয়াবা বিতুষ্ট হৈ শাস্তি দিবলৈ বাধ্য হয় ঠিক ভগৱন্তই আমাৰ কেতিয়াবা ইচ্ছা পূৰণ নকৰে বা কিছুমান শাস্তিমূলক ব্যৱস্থা লয় সেই ক্ষেত্ৰত আমি মই এইটোৱে বুজি পাওঁ যে হয়তো সেইটো কিবা এটা কৰ্মফল বেয়া কৰ্মৰ ফলতহে সেই ভগৱানে তেনে সিদ্ধান্ত ল'বলৈ বাধ্য হৈছে নহ'লে ভগৱান সদায় নিৰপেক্ষ তেওঁ সৰ্বমংগলময় গতিকে তেওঁ কাৰো অনিষ্ট কেতিয়াও চিন্তা নকৰে